হেল্লো হয় কওকচোন

অঁ শুনিছোঁ শুনিছোঁ হয় হয় বহুত ভাল লাগে অঁ অঁ অঁ হয় মোৰো বহুত ভাল লাগে অঁ বহুত ভাল হ'ব হয় বহুত ভাল হ'ব আৰু বহুত ভাল পাব আৰু তেওঁক বেয়া পোৱা মানুহ নায়েই চবে ভাল পায় তেওঁৰ গান শুনি চবেই ভাল পায় হয় অঁ আৰু মিউজিকৰ সুৰটোৱে বেলেগতো নাই মই ময়ো মানে ছাপোৰ্ট দিম আৰু ভাল তেওঁ তেওঁক মাতিলে বহুত ভাল হ'ব আৰু তেওঁৰ গানবোৰ সকলোৱে শুনে আৰু ভাল পায় আৰু মিউজিকৰ হেৰি কনচেপ্টখিনিও ভাল হয় হয় মই শুনিছোঁ বাৰু আমাৰ ঘৰত লগায়ে থাকে তেওঁৰ গান হ'ব বাৰু মই এই এওঁলোকৰ লগত কথা পাতিম আৰু তেওঁক মাতিবা অঁ বহুত ভাল পাব আৰু জনসমাগমত ভাল পাব তেওঁক শুনি ছাপোৰ্টাৰো বহুত আছে তেওঁৰ ফালৰ ঠিকে আছে বাৰু